মই পুৰুষ মহিলাৰ মাজত পাৰ্থক্য আছে বুলি নাভাবোঁৱে সেইকাৰণে কামৰ মাজতো মই পুৰুষ মহিলাৰ পাৰ্থক্য আছে বুলি মই নায়ে ভবা আছে বা তেনেকুৱা কিছুমান মানুহ বা আগৰপৰা আগৰ পুৰণি মানুহ যেনেকৈ পুৰুষ মহিলা কাম ভাগ ভাগ ভাগ কৰি দিয়ে এনেকৈ আমাৰ ঘৰখনতে হয় বোলে ৰাতিপুৱা বোলে উঠি বোলে আমি বোলে মাইকী মানুহখিনি বা সেই ঘৰৰ বোৱাৰীখিনিহে বোলে সেই গৈ লওক চোতাল সাৰিব লাগে কাঁহী বাটি ধুব লাগে ভাত বনাব লাগে তেনেকুৱা নিচিনা আছে আমিও পাইছোঁ আমিও এতিয়া বোৱাৰী মানুহেই এতিয়া সেনেকুৱা নহয় এতিয়া আজিকালি বোৱাৰীয়েতো চাকৰি কৰে সেই কাম কৰিবলৈ যায় তেনেকুৱা এতিয়া আৰু ঘৰততো পুৰুষেই বাকীখিনি কাম কৰিব লাগিব নহয় জানো সেইকাৰণে মই পুৰুষ মহিলাৰ মাজত কোনো এনেকুৱা পাৰ্থক্য আছে বুলি নাভাবোঁ মই কামৰ পাৰ্থক্য এতিয়া কৰোঁ বুলি ক'লে আমি চব কামটো চবেই কৰিব পাৰি বা পুৰুষৰ এতিয়া কাম কিছুমান আমি ভাগ কৰি দিছে তেনেকৈ কিছুমান কাম আমিও কৰিব পাৰি এতিয়া আমি কৰিয়ে আছো ক'বলৈ গ'লে বহুত কাম আমি তেনেকৈ এতিয়া মহিলাৰ কামটো মহিলাক যিটো কাম মানে আগৰপৰা মানুহে ভাগ কৰি দিছে এইটো মহিলাই কৰিব লাগে সেইটোতো কৰিবলৈ ক'বলৈ গ'লে পুৰুষৰ কাৰণে হেতিটো হেৰি সহজ কাম বুলিয়ে কয় আমাৰ তহঁতৰ মাহ মহিলাৰ কামখিনি সহজে তেতিয়া পুৰুষেতো সেই সহজ কামখিনিতো আৰু বেছিহে ধুনীয়াকৈ কৰিব পাৰিব নহয় জানো এতিয়া এতিয়া চাকৰি কৰা মানুহ কিমান আজিকালি মহিলা আছে চাকৰি কৰা মহিলা সেই চাকৰি কৰা মহিলাইটো চাকৰি এৰি ঘৰৰ কামখিনি কৰি থাকিব নোৱাৰে সেইকাৰণে বাকী ঘৰৰ যিসকল মানুহ আছে সেইসকলেতো কৰিব লাগিব কাম হেৰি পুৰুষ পুৰুষসকলে এতিয়া সহায়টো কৰি দিবই লাগিবই মইতো নাভাবোঁৱে বাৰু এবাৰ মহিলাৰ পুৰুষৰ মাজত তেনেকৈ এই ভাগ ভাগকৈ বাৰু সেইটোতো চবকে সমানেই ভাবোঁ এতিয়া আজি ল'ৰা ছোৱালীয়েতো চব আজিৰ দিনত সমানেই এতিয়া খেতি খেতি বাতি কৰিবলৈ হ'লেও পুৰুষ মহিলা সমানেই কৰিব পাৰে এতিয়া আমিয়ে কৰি আছো আমি এতিয়া কৰোঁ বিলাহী খেতি কৰোঁ বিলাহী খেতি এতিয়া আমি কোনো মতা মানুহ নোলোৱাকৈ অলপ ভেটি মাৰোঁ কোৰ মাৰোঁ এইবোৰটো মতা মানুহে কৰে বুলি কয় এতিয়া মতা মানুহে কৰে বুলি কয় আও এতিয়া আমিও কৰিব পাৰোঁ মাইকী মানুহে এতিয়া আমিয়ে কৰিছোঁ ইস্পিয়া মাৰিছোঁ আমি এতিয়া তিনি বছৰ হৈ গ'ল খেতি কৰিয়ে আছো ইস্পিয়া মাৰি কোৰ মাৰি তেনেকৈ এতিয়া হেতিটো কৰিব পাৰে সিহঁতৰো আমাৰ কামটো উজু বুলি কয় চোতাল সৰা হেৰি সৰা সেই এতিয়া পুৰুষেতো কৰিব পাৰে এতিয়া সেইকাৰণে সমানেই এইটো সিটো বুলি ভাগ নহয় আৰু পুৰুষৰ কামো মহিলাই কৰিব পাৰে মহিলাৰ কামো পুৰুষে কৰিব পাৰে মুঠতে এই হেৰি মানুহে ভাবি নললেই হৈছে যে এইটো আমুকৰ কাম এইটো মই নকৰোঁ এইটো মহিলাৰ কাম এইটো মই পুৰুষ নকৰোঁ আৰু এইটো পুৰুষৰ কাম এই মই নকৰোঁ মহিলাই তেনেকৈ ভাবি নল'লে হৈছে বোলে যোনে পাৰিছে ধৰি কৰি গ'লে হৈছে আৰু কামবোৰ এতিয়া স্কুললৈ যাবৰ সময়তে বোলে কোনোবাই বোলে ধৰি লওক শিক্ষয়িত্ৰী আছে তেনেকৈ যাবই লাগিব ৰাতিপুৱা কাম এৰি থৈ এতিয়া ঘৰত যদি তেওঁ স্বামী আছে বোলে কৈ এই কাম নাই বোলে তেওঁতো ঘৰৰ কামখিনিতো কৰি থ'লে ভাল হয় সেইকাৰণে কৰি থ'বই লাগিব আৰু নহ'লেতো আৰু আকৌ আহি কৰিবহি লাগিব তেতিয়া আৰু আমি এতিয়া বহুত সেই অকল সেই শিক্ষয়ত্ৰী বুলিয়ে নহয় কিমান মানুহ আছে তেনেকৈ মহিলা কাম কৰা বহুত বহুত এতিয়া ক'বলৈ গ'লে কি পাহাৰ পৰ্বত বগাই ফুৰিছে খেল খেলি ফুৰিছে এইবোৰ এই হেলিকপ্তাৰ এৰোপ্লেন এইবোৰ উৰুৱাই ফুৰিছে এইবোৰতো মহিলাই ইমান ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে তেনেকুৱাত আৰু মহিলা পুৰুষ বুলি ভাগ ভাগকৈ আৰু কামটো নাথাকে এনেকুৱা এনেকুৱা কাম যদি মহিলাই কৰিবগৈ পাৰিছে তেতিয়াহ'লে আৰু পুৰুষে তেনেকুৱা পুৰুষেও কাম কৰিব পাৰিব চব সমানে সেইকাৰণে মইতো নাভাবোঁ চব কাম চবেই কৰিব পাৰে সমানেই কৰিব পাৰে চব কাম আমি খালী মনটোৱে বোলে এই আওপকীয়া আওপুৰণিদিনীয়া মনোভাৱ নলৈ পিলাহেনি এতিয়া আধুনিক যুগৰ আৰু মনোভাৱ লৈ পেলাহেনি বোলে আমি সমান বুলি ভাবি চব কাম যদি সমানেই মিলাই লওঁ তেতিয়া সংসাৰখনো ভালকৈ চলে মিলা প্ৰীতিও থাকে ঘৰখনৰ মাজত ঘৰখনৰ অকল বোলে হেৰি স্বামী স্ত্ৰী বা গিৰীয়েক ঘৈণীয়েকৰ অকল গিৰীয়েক ঘৈণীয়েকৰ কথা নহয় ঘৰখনত আৰু বহুতো পৰিয়াল থাকে শাহু শহু দেও বৰজনা এনেকৈ আকৌ ননন্দ চব থাকে সেই চববোৰে যদি মিলি পিলাহেনি কাম কৰি ঘৰ এখন ধুনীয়াকৈ চলি যায় বোলে এইবিলাক ঘৰখনত বোৱাৰী আহিছে বোৱাৰী আছে বোৱাৰী আহি পিলাহেনি কাম কৰিলেও কৰিব সেইটো নহয় ঘৰত যদি তেনেকৈ কৰিব পৰা মানুহ থাকে বা বেমাৰ আজাৰ নাথাকে ঘৰটোত বোলে বেমাৰ আজাৰ থকা মানুহ নহয় ঘৰত কৰিব পৰা মানুহ থাকে এতিয়া কমখিনি চবেই মিলি কৰিব পাৰে আৰু এতিয়া এজনীলৈ ৰখি বা এটা মানুহলৈ ৰখি বোলে কৰিবহি কৰিবহি কৈ থাকিলে আৰু সেইদৰে থৈ দিলে ঘৰখনো অকণমান খেলি মেলি হয় আৰু মিলা প্ৰীতিটো কমি যায় কমি যায় এনেকৈ এইদৰে এতিয়া আৰু ক'বলৈ গ'লে আমিও এতিয়া আমি যদি আমি যদি এতিয়া চব মিলা প্ৰীতিৰে চলি নাযাওঁ আমাৰ ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালীলৈও আমি আৰু হেৰি সিহঁতিও যদি সিহঁতলৈও দিগদাৰ হ'ব আমি যদি এতিয়া ভালকৈ মিলা প্ৰীতিৰে চলি যাওঁ তেতিয়া আমাক দেখি সিহঁতিও শিকি যাব অঁ আমিও ভালদৰে চলিব লাগিব ভৱিষ্যতে সেইদৰে আৰু আমি কামৰ মাজত এনেকৈ পাৰ্থক্য নাৰাখি আৰু চবেই চব কাম কৰি যাব লাগে আৰু আৰু ইমানটোৱে ক'লোঁ আৰু মই